অঁ দাদা আপোনাক কি লাগিছিলে অঁ ইয়াতে ইয়াত আপোনাৰ কাপোৰ পাব ৰেডিমেড পাব এইবোৰ চিলোৱা পা ধৰি সেইবোৰ চব কাপোৰ পাব আপোনাৰ ব্লাউজ চিলাওঁ পেণ্ট চিলাওঁ চাৰ্ট চিলাওঁ অঁ এইবোৰ জেন্সৰ কিনি হেৰি লেডিজ জেন্স চব চিলোৱা হয় কাপোৰ কানি আৰু আপোনাৰ ৰেডিমেড পায় আৰু স্কুল ইউনিফৰ্মৰ পা ধৰি আপোনাৰ চাইঞ্চৰ এইবোৰ এপম চেপম পা ধৰি মানে চব পোৱা হয় আপোনাৰ পেণ্ট পেণ্ট চিলাব পেণ্টটো কাৰণে কাপোৰ চাৰি মিটাৰ দিব তাপা আও ব্লাউজ চিলালে ব্লাউজো আপোনাৰ যি ডিজাইন লাগে এইবোৰ ইউকাট ভিকাট এইবোৰ বুটাম লগোৱা আও আজিকালি আপোনাৰ এনেকুৱা মানে কি আউ ডিজাইন ওলাই ওলাই গৈ আছে আগৰ ডিজাইনবোৰ সোমাই গৈছে আকৌ নতুনকে ডিজাইন ওলাইছে নতুন নতুন ডিজাইন আহি থাকে অ আৰু আপোনাৰ এইবোৰ সৰু সৰু ল'ৰা ছোৱালী এইবোৰ ফ্ৰক চিলোৱা হয় ডিজাইন দি দি আমবেলা ফৰকবোৰ চিলোৱা হয় আপুনি পেন্ট চিলাব পাৰে এই ব্লাউজ পেণ্ট এইবোৰ আপোনা আপোনাৰ শাৰী মানে চিলোৱা হয় আৰু চাদৰ মেখেলা দহী বতা আকৌ পতি খুওৱা পা ধৰি মানে ইয়াত চব কামেই কৰা হয় মানে মানুহ থাকে ও আপোনাৰ হেৰিয়ত এইবোৰ আপোনাৰ ডিজাইন লৈ লৈ দাম আছে কোনটো কিমান হেৰিয়ত মানে ডিজাইন থাকিলে দামটো বেছি হয় আৰু চিম্পুলত চিলালে দামটো কম হয় দিয়ে আজিকালি আও কি আও মানুহ ছোৱালীবিলাক বোৱাৰীবিলাকৰ ডিজাইনবোৰ মানে ব্লাউজৰ কাটিঙৰ ডিজাইনেই বেলেগ আজিকালি আপোনাৰ যিমানে যুগ সলনি আহিছে সিমানেই ডিজাইনবোৰ বেলেগ হৈ হৈ আহি আছে আপোনাৰ আজিকালি ব্লাউজত মানে বিভিন্ন ডিজাইন ওলাইছে অঁ নতুন বুটাম খুওৱা আকৌ এইবোৰ থ্ৰী কোৱাৰ্টাৰ মানে ৰছী দিয়া জোনোকা চিষ্টেম মণিগুটি লগোৱা অনেক ডিজাইন ওলাইছে আকৌ স্কুলৰ স্কুলৰ ইউনিফৰ্ম এইবোৰ ল'ৰা ছোৱালী চবৰে চিলোৱা হয় এইবোৰ চৰকাৰী স্কুল সেই প্ৰাইভেট স্কুল বুলি নাই মানে চবৰে ইউনিফৰ্ম চিলোৱা হয় ৰেডিমেটো পোৱা হয় আপোনাৰ চাব চাই চিতি ভাল লাগিব ভাল লাগিলে লৈ যাব আপোনাৰ পচন্দ হ'ব যিটো পচন্দ হয় মানে যিটো পচন্দ হ'ব সেইটোকে নিব